মোৰ প্ৰিয় খেল হ'ল ক্ৰিকেট কাৰণ ক্ৰিকেটটো মই সৰুৰ পৰাই বহুত ভাল পাওঁ আৰু সৰুৰ পৰাই মই মানে মোৰ যেতিয়া মই দুই তিনি বছৰৰ আছিলোঁ তেতিয়াৰ পৰাই মোৰ মানে ক্ৰিকেটৰ প্ৰতি এটা বহুত আন্তৰিকতা আছিলে আৰু খেলটোৰ প্ৰতি বহুত মোৰ এটা ইন্টাৰেষ্ট আছিলে কাৰণ মানে সৰুতে যেতিয়া দেউতাই ক্ৰিকেট চাই দেউতাই আগৰ পৰাই ঘৰত ক্ৰিকেট চায় যেতিয়াই ক্ৰিকেট চাই তেতিয়া ময়ো টিভিৰ আগত সদায় বহোঁ আৰু মানে ক্ৰিকেটটো মানে মই সদায় তেতিয়া মানে তেতিয়া মোৰ খেলটোৰ নিয়ম কানুন মই একো জনা নাছিলোঁ তেতিয়া মানে মই দেউতাক দেউতাই মানে মোক মানে সৰুতে তাৰ পিছত মই যেতিয়া ক্লাছ টু থ্ৰী পালোঁ তেতিয়া মানে দেউতাই মোক সদায় মই মানে বহুত জানিব বিচাৰোঁ মানে এতিয়া কেনেকৈ আউট হ'ল কেনেকৈ মানে এল বি ডব্লিউটো কি বস্তু কেনেকৈ কেচ আউট হ'ল কেচটো যে বলটো মাৰি দিলে যে বেটে দি মাৰি দিলে যে ধৰি দিলে কেনেকৈ আউট হ'ল এইবিলাক দেউতাক মানে মই বহুত প্ৰশ্ন কৰোঁ তাৰ পিছত প্ৰশ্ন কৰোঁতে তেনেকৈ দেউতাই মোক গোটেইখিনিয়ে উত্তৰ ভালকৈ দিয়ে আৰু তেতিয়া মানে মোৰ মানে খেলটোৰ প্ৰতি এটা মানে বহুত এটা ইন্টাৰেষ্ট আহিলে ইন্টাৰেষ্ট আহাৰ ফলত মই মানে খেলটো বহুত মোৰ প্ৰিয় খেল হৈ গ'ল পিছতো মই যেতিয়া স্কুলত যাওঁ স্কুলত যেতিয়া খেলোঁ আমাৰ স্কুল উইক হয় তেতিয়া মই ক্ৰিকেটটো মানে মই পাৰ্টিচিপেট কৰিমেই আৰু ক্ৰিকেটত আৰু ক্ৰিকেটত পাৰ্টিচিপেট কৰা মই মানে বেটিংটো ভাল পাওঁ বিশেষকৈ মই বলিঙো কৰোঁ কিন্তু মই বেটিংটো মই চবতকৈ ভাল পাওঁ আৰু ক্ৰিকেটটো যেতিয়া মই জনা হ'লোঁ তাৰ পিছত যেতিয়া পিছলৈ ক্ৰিকেটটো জনা হ'লোঁ মোৰ মানে ইন্সপিৰেচনটো পালোঁ মই শচীন টেণ্ডুলকাৰ সুনীল গাভাস্কাৰ তেনেকুৱা পুৰণা দিনৰ মহান মহান ক্ৰিকেটাৰ আমাৰ দিনৰ মহেন্দ্ৰ সিং ধোনী সিহঁতৰ তেওঁলোকৰ পৰা মানে মই মানে বহুত উৎসাহ পালোঁ মানে ক্ৰিকেটটোৰ প্ৰতি বা মোৰ মানে ইন্টাৰেষ্টটো বেছি আহিলে তাৰ পিছত মই নিজে নিজে যেতিয়া মই খেলোঁ লগৰ বন্ধুবোৰৰ লগত মেটচ পাতে ক'ৰবাত তাত খেলিবলৈ যাওঁ আৰু ক্ৰিকেটটো মোৰ এইটো কাৰণে প্ৰিয় যে মানে তাত মানে এঘাৰজন খেলুৱৈয়ে মানে খেলিব পাৰে একেলগে লগ বন্ধুৰ স'তে এতিয়া বেলেগ গেমছ হৈ গ'ল ইনড'ৰ গেমছ কেৰেম হৈ গ'ল আউটড'ৰ গেমছ যেনেকৈ বেডমিন্টন বেডমিন্টন আমি মানে চাৰিজনেই খেলে বা আমি গাৱঁত দুজনেও খেলোঁ কিন্তু ক্ৰিকেটটো এইটো কাৰণে ভাল লাগে যে লগ বন্ধু এঘাৰজনে একেলগে খেলিব পাৰোঁ আৰু লগ ধন লগ বন্ধুয়ে ফূৰ্তিৰ মাধ্যমৰে আমি খেলখন খেলিব পাৰোঁ আৰু গেমখনৰ ৰুলচ ৰেগুলেচন নিয়ম কানুনখিনি যিখিনি আছে সেইখিনি মানে বহুত ভাল লাগে বহুত স্পষ্ট এটা খেল আৰু চবেই সহজতে বুজি পোৱা এটা খেল যিটোত মানে ফিজিকেল ফিটনেচটোও লাগে মানুহৰ আৰু ষ্টেমিনাও লাগে আৰু মানে খেলটো বহুত ইন্টাৰেষ্টিং হয় আৰু আমি যদি ক্ৰিকেট খেলিও থাকোঁ মানে আমাৰ ফিজিকেল ফিটনেচটোও ভাল হৈ থাকে সেইটো কাৰণে ক্ৰিকেট খেলটো মোৰ বহুত প্ৰিয় আৰু মই এতিয়াও ক্ৰিকেট খেল যেতিয়াই যিকোনো মেটচ নহওক যিকোনো কান্ট্ৰিৰ মই সব খেল মই চাওঁ এটা মানে মেটচো মই মানে যিকোনো এটা ৱ'ৰ্ল্ডকাপ হওক টেষ্ট চিৰিজ হওক টুৱেন্টী টুৱেন্টী হওক যিকোনো মানে চিৰিজৰে খেল নহ'লেও মই প্ৰত্যেকখন খেল চাওঁ আৰু মানে ক্ৰিকেটটো মই এতিয়াও কেতিয়াবা লগ বন্ধুৰ লগত এতিয়া সময় কম যদিও লগ বন্ধুৰ লগত মই সময় পালে এতিয়াও মই ক্ৰিকেট খেলিবলৈ ওলাই যাওঁ আৰু মোৰ সেইটো কাৰণে মোৰ প্ৰিয় খেলটো ক্ৰিকেট আৰু ক্ৰিকেটটো মই সেইটো কাৰণেই ভাল পাওঁ